নিগেটিভ হেডফোনডালৰ নিগেটিভ বুলি ক'ব গ'লে ধৰক মই মই যিমান যিটো নিগেটিভ পাইছোঁ মই সেইটো শ্বেয়াৰ কৰিব গৈছোঁ বিচাৰিছোঁ নিগেটিভ বুলি ক'বলৈ গ'লে ধৰক অলপ বেছি সময় যদি হেডফোনডাল ইউজ কৰা যায় তেতিয়াহ'লে অলপ মাথা বিষৰ প্ৰব্লেম হয় কিছুমান মানুহৰ ধৰক মূৰ ঘূৰণিও প্ৰব্লেম হয় কিছুমান মানুহৰ অকণমান কিছুমান মানুহে ধৰক ব্ৰেইনটো অলপ চুট পোৱা পোৱা মানে দেখা গৈছে মই মোৰ মানে বাস্তৱ জীৱনত যিটো পাইছোঁ গতিকে নিগেটিভ অলপ তেনেকুৱা ধৰণৰ কিছুমানৰ এনেকুৱা এটা অভ্যাস হয় হেডফোনডাল লগাই লগাই গান শুনি শুনি ৰাস্তা ফালে ঘূৰি ফুৰে গতিকে কাৰো গাড়ীৰ আৱাজ নুশুনে হেৰি নকৰে গতিকে তেনেকুৱা ধৰক এক্সিডেণ্ট হোৱাৰ কিছু সম্ভাৱনা থাকে গতিকে সেইবিলাক মানে মানুহে নিগেটিভলি যোনখিনি ইউজ কৰে নিগেটিভ ভাবি পেলাই যোনখিনি ইউজ কৰে সেইখিনি মানুহৰ কাৰণে এইটো নিগেটিভ হয় আৰু ধৰক বহুতৰ এইটো এটা অভ্যাস আছে হেডফোনডাল লগাই পেলাই ৰাস্তালে খোজকাঢ়ি যোৱা কিছুমানেতো আপোনাৰ গা গাড়ী বাইক চলাওঁতেও হেডফোনডাল লগাই পেলাই যায় গতিকে আৱাজবিলাক নুশুনেনো গাড়ীৰ গতিকে ফলত ধৰক অলপ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে গতিকে তেনেকুৱা ধৰণৰ অলপ নিগেটিভ আছে আৰু